হেল্ল' অঁ মীৰা বাইদেউ হয়নে অঁ মই তাৰমানে এজন ষ্টুডেণ্ট আছিলোঁ তাঁতৰ বিষয়ে এনেকে ৰিছাৰ্চ কৰি আছিলোঁ মানে সেইকাৰণে তাঁতৰ বিষয়ে অকণমান জানিব বিচাৰিছিলোঁ অঁ তাৰমানে এই আপোনালোকৰ যে সূতাবোৰ যে বৈছে সেইবোৰ সূদা সূতা কেনে ধৰণেৰে এনেকৈ আপোনালোকে ঘৰতে তৈয়াৰ কৰেনে নে ঘৰতে কাটে নে মেচিনৰ দ্বাৰা নে সেনেকৈ জানিবলৈ বিচাৰিছিলোঁ আৰু

অঁ আপোনালোকৰ দোকানত সকলোৱে কি আপোনালোকৰ এই শালত সকলো ধৰণৰ তাঁতবোৰ বোৱা হয়নে নহয় এতিয়া এনেকৈ এতিয়া মুগা মুগা হেৰিয়ৰ সূতা আৰু এনেকৈ আত্মগো কি পাটপলু সেইবোৰ আপোনালোকে ঘৰত পুহিছে নি

হয় হয় আপোনালোকে মুগাটো বাৰু এনেই কেনে ধৰণেৰে সিজাই গৈ হয় হয় হয় এই কটাবোৰ এনেকৈ সেই এনেই মেচিন নে হাতেৰে এনেকৈ ঘূৰোৱা মেচিন অঁ হয় নি অঁ ঠিক আছে দিয়ক তেনেহ'লে মই সেইখিনি জানিবৰ কাৰণে আপোনালৈ ফোন কৰিলোঁ হ'ব দিয়ক অঁ